এক জানুৱাৰী দুহেজাৰ বিছ তিনি ফেব্ৰুৱাৰী দুহেজাৰ একৈছ পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ ঊনৈছ ন ডিচেম্বৰ দুহেজাৰ ওঠৰ পাঁচ অক্টোবৰ দুহেজা বিছ